আমাৰ সাধাৰণতে বিহু তিনিটা যেনে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু এনেকৈ বহাগ বিহুত গৰু বিহু গৰু বিহুৰ দিনা গৰু গা ধুওৱা হয় মাহ হালধি মঠা এনেকৈ পিচি গৰুৰ গাত সানি গৰু গা মানুহৰ গাত সানি মানুহো গা ধুওৱা হয় আৰু গৰু গা ধোৱাবলৈ নদী বা পুখুৰীত লৈ যোৱা হয় এনেকৈ গৰু গা ধুৱাই আহি সকলোৱে গা মাহ হালধি গাত ঘঁহি গা ধুৱে গা ধুই সকলোৱে এনেকৈ ঘৰে ঘৰে ডাঙৰৰ আশীৰ্বাদ ল'ব যায় আৰু গধূলি গৰু গৰুৰ বিহানেৰে গৰুক পঘা গৰুৰ বিহান হৈছে পঘা গৰুক এনেদৰে নতুন বিহানেৰে গোহালিত বান্ধে

বহাগ বিহুত আমাৰ ইয়াতে ধৰ অনুষ্ঠান হয় হ'লে এনেকৈ গধূলি বা ৰাতিপুৱাও যোৱা হয় পতাকা উত্তোলন কৰা হয় বা কিবা কানি সাধাৰণ বৃক্ষৰোপণ আদি ধৰণৰ কিবা কানি অনুষ্ঠান হয় আৰু গধূলি সাংস্কৃতিক অনুষ্ঠান হয় সাংস্কৃতিক অনুষ্ঠানত সৰু সৰু ল'ৰা ছোৱালীবিলাকেও গাঁৱৰ সকলো ল'ৰা ছোৱালীবিলাকেও নাচ গান কৰে আৰু গধূলি ধৰ গায়ক বা এনেকৈ শিল্পীসকলে গান গায় আৰু আমি সকলোৱে তাত সহযোগ আগবঢ়াও আৰু এনেকৈ বহুত ঠাই সাংস্কৃতিক অনুষ্ঠান বা সাংস্কৃতিক উৎসৱ পালন কৰা হয় আৰু মাঘ বিহুত এনেকৈ বহাগ বিহুত যেনেদৰে গৰু গা ধুওৱা হয় তেনেদৰে মাঘ বিহুতো গৰু গা ধুওৱা হয় গৰু বিহু দিনাখন তাৰ পিছত আৰু মাঘ বিহুত সকলোৱে পিঠা পনা লাড়ু নানা ধৰণৰ বনায় বহুত বেলেগ বেলেগ ধৰণৰ পিঠা লাড়ু বনোৱা হয় আমিও বনাও তেনেকৈয়ে বেলেগ বেলেগ ধৰণে পিঠা লাড়ু খাছা পিঠা বা বহুত ধৰণৰ আৰু মানে তাৰ পিছত উৰুকাৰ দিনাখন ভেলাঘৰত ভেলাঘৰ বনোৱা হয় ভেলাঘৰত খানা খায় বা সকলোৱে একেলগে এসাজ সিদিনা ভেলাঘৰত খানা খোৱাৰ দিনা বহুত ধৰণৰ নাচ গান হয় বা একেলগে সকলোৱে খোৱা যায় যিহেতু নাচ গানতো হ'বই তেনেকৈ আমিও একেলগে লগ লাগি ভেলা ঘৰত খানা খাও আৰু ৰাতি বহুতখিনি ৰাতি হয় হ'লেও ধৰ একেলগে এসাজ খাই বহুত ভাল লাগে বা আনন্দ লাভ কৰোঁ এনেকৈয়ে মাঘ বিহুত ভেলা ঘৰত খানা খাই পিছদিনাখন আকৌ পুৱাতে উঠি গা পা ধুই সকলোৱে ডাঙৰৰ আশীৰ্বাদ ল'বৰ বাবে ঘৰে ঘৰে যায় আৰু আশীৰ্বাদ লৈ সকলোৱে বা খেলা ধূলা কৰিব যায় খেলা ধূলা কৰা হয় এনেকৈ এই অনুষ্ঠানটোত অনুষ্ঠানবিলাক সৰু সৰু অনুষ্ঠানবিলাক পতা হয় ভেলাঘৰৰ পুৱা তাৰ পিছত ভেলাঘৰতো এনেদৰে থকীকৰণ দিয়া হয় থকীকৰণ খাই সকলোৱে ঘৰা ঘৰি যায় আৰু সকলোৱে ভাত পানী খাই এনেদৰে ঘৰে ঘৰে পিঠা পনা খাব যায় আৰু গধূলি হ'লে ভেলাঘৰ জ্বলাবৰ সময়ত সকলোৱে একেলগে আকৌ গোট হয় গোট হৈ এনেই গধূলি ভেলাঘৰ জ্বলোৱা হয় ভেলাঘৰ জ্বলাই জ্বলোৱাৰ সময়ত ইমান বহুত ভাল লাগে আৰু আনন আনন্দ হয় বা হাঁহি ফুৰ্টিৰে ভেলাঘৰটো জ্বলোৱা হয় আৰু কাতি বিহু কাতি বিহুত পথাৰত চাকি বন্তি জ্বলোৱা হয় বা ঘৰতো চাকি বন্তি পোহৰেৰে জ্বলোৱা হয় কাতি বিহুৰ দিনা সকলোৱে ঘৰে ঘৰে থকীকাৰণ আৰু বহুত ধৰণৰ মাহ প্ৰসাদ ফল মূল আদিৰে আগবঢ়ায় ভগৱানৰ ওচৰত আগবঢ়ায় এনেদৰে কাতি বিহু পালন কৰা হয়

কাতি বিহু মানে সোণোৱালী সেউজীয়া পথাৰক হেৰি আদৰি লোৱা হয় আৰু